এই ঘৰতে আছোঁ

অঁ কেতিয়াকৈ যাবা পিছবেলা হ'লেও টাইমটো কোৱাচোন অঁ হ'ব তেন্তে আৰু কোন কোন যাব

অঁ থাকিম বাৰু কিহত যাবা অঁ হ'ব তেন্তে পাছবেলাকৈ ন'

অকল খোজকাঢ়িবলৈ যাবানে কি অকল খোজকাঢ়িবলৈ যাবানে কিনো অঁ হ'ব বাৰু চাম তুমিহে খোৱাব লাগে

অঁ হ'ব বাৰু ওলাম অঁ অঁ কৰিবা বাৰু মই ওলাই যাম খোৱা বোৱা নাই কৰা কৰিমহে তুমি অঁ ইমান দেৰি যে অঁ খেলিবলৈ নোযোৱানি